দৰ্শকৰ সন্মুখত গীত গাওঁতে আপোনাৰ ভয় উদ্বিগ্নতা অনুভৱ কৰাৰ অভিজ্ঞতা হৈছে নেকি কাৰোবাৰ এনে হ'লে এয়া কেনেদৰে অতিক্ৰম কৰিব পাৰিব এয়া আপোনালোকে প্ৰশ্ন সুধিছে দৰ্শকৰ সমুখত মই গীত এবাৰেই গাইছোঁ লাচিত দিৱস পতা হৈছিল বহুত ডঙৰকৈ লাচিত দিৱস পতা হৈছিলে তাত কোৰাছ গাইছোঁ সম সম সমদল সংগীত তাৰোপৰি এটা ব্যক্তিগতভাৱে গান গালোঁ মোক গাবলৈ ক'লে মাতটো ভাল হেনো ভাল হোৱাৰ কাৰণে মই শংকৰে সিঁচে নামৰ কঠীয়া সেই গানটো গাইছিলোঁ শ্ৰুতা ৰাইজেও তেতিয়া বহুত হাতচাপৰি পালোঁ প্ৰথম গাইছোঁ এইটো কাৰণে কোনো দেখা নাছিলে মই গান গোৱা কোনো শুনা নাছিলে কিন্তু গাইছোঁ মোৰ বাদ্যসংগত কি কেইজনেও ভালকৈ শিকাই দিলে এনেকৈ গাব লাগিব এনেকৈ কোনো মিছ নকৰাকৈ মই গানটো গালোঁ আৰু কাৰোবাৰ এনে হ'লে এয়া কেনেদৰে অতিক্ৰম কৰিব পাৰিব সেই কথাটো হ'ল কি আজিকালি শিল্পীসকলে প্ৰায়ে তেখেতলোকে ৰিহাৰ্চেল কৰে তেখেতলোকে আজি মাহযোৰা ডেৰমাহ যোৰা তেখেত তেখেতলোকে এইটো ৰিয়াজ বুলি কয় সেইটো কৰে কিন্তু তেনেকুৱা হ'লে মানে তেখেতলোকে তাৰ মাজতো কিছুমান সমাজত বহুত মানুহ হাজাৰ হাজাৰ মানুহ দেখি কিছুমানৰ হয়তো নাৰ্ভাছ ফৰ্ম হৈ যায় কিন্তু সেইবিলাক অতিক্ৰম কৰিবলৈ হ'লে মানে তেখেতলোকে আগতীয়াকৈ মন বান্ধি ল'ব লাগিব যে এইটো মই ইমানখিনি মানুহৰ আগত গীত গাইছোঁ গতিকে মইতো কিমান মানে শক্তিয়ে তেখেতে মানে মগজুত মানে তেখেতলোকে ভাল ধৰণে মানে হেৰি ল'ব লাগিব গতিকে আৰু বাদ্যযন্ত্রীখনক ক'ব লাগিব আজি তোমালোকে মিছ নকৰিবা মোক কেতিয়াবা মিছ হ'লেও তোমালোকে যাতে এই হেৰি নকৰিবা আৰু ৰাইজক ক'ব লাগিব যে এটাই কথা হ'ল ৰাইজে জানিব নালাগে এনেকুৱা ধৰণৰ ঢেৰ হয় বহুত গায়কৰ এনেকুৱা হৈ যায় কিন্তু এই জনসাধাৰণতে বুজি নাপায় যে এইটো হৈছে বুলি গতিকে তেখেতলোকে তেনেকুৱা এটা মন বান্ধি ল'ব লাগে তেখেতে মোক জনসাধাৰণে বুজি পাইছে নেকি সেইটো নিজকে ভাবি ল'ব নালাগে সেইটো উপলব্ধি কৰিব নালাগে যে ৰাইজে ভাবিছে নেকি যে তাল কাটি গৈছে কিবা এটা এনেকুৱা হৈছে নেকি তেতিয়া ৰাইজেতো নাচি নাচা বগাত থাকে চাই কিছুমান কিছুসংখ্যক মানুহে বুজি পাব যে এইটো তাল কাটি গৈছে এই গাওঁতে অকণমান হেৰি হৈছে গতিকে সেইবিলাক মনোভাৱটো নিজে আনি ল'লে কোনো দিগদাৰি নাই চব ধুনীয়াকৈ ষ্টে'জ পাৰ কৰি যাব বা এই কেছেটতো ভালকৈ পাৰ হৈ যাব সেই সেইটোৱে কথা